এক দুই দুহেজাৰ ঊনৈছ তিনি দুই দুহেজাৰ ঊনৈছ চাৰি তিনি দুহেজাৰ বিছ আঠ ন দুহেজাৰ একৈছ ন তিনি দুহেজাৰ বিছ